দাদা এই মই ঘৰত যাব আছিলে মোৰ অকণমান সোনকালে কাম এটা আছিলে দৰকাৰী কাম আৰু বহুত অলপ সোনকালে পাব লাগে সেইকাৰণে মানে ইয়াত দেখিছেই নহয় ইয়াত এতিয়াতো ট্ৰেফিক চলি আছে গতিকে আৰু অলপ দেৰি হ'ব বেলেগ এটা ৰাস্তাইদি মোক চমুৱাই নিব পাৰিব নেকি যিটো ৰাস্তাত গ'লে নেকি অলপ সোন সময়টো অলপ কম লাগিব আৰু গৈয়ো সোনকালে পাম যাতে মই কামটো কৰিবগৈ পাৰোঁ মোৰ লগতেতো আৰু বহুত মানুহ আছে ন তেনেকৈ ধৰক দৰকাৰী কামত আহিছে আৰু পাবগৈ কাম পাবগৈ লাগে গতিকে অকণমান আগুৱাই নিয়ক না মানে চমু ৰাস্তাইদি নিব পাৰিবনে আমাক নিব পাৰে যদি লৈ ব'লকচোন আমি যাতে গৈ পিনে কামখিনি কৰিবগৈ পাৰোঁ সোনকালে